আজিকালিৰ নৱপ্ৰজন্মক মানুহে বেছিভাগ গালিয়ে দি থাকে যে আমাৰ আগৰ যোনখিনি সাংস্কৃতিক প্ৰথা আছিলে আজিকালিৰ নৱপ্ৰজন্মই পাহৰি গৈছে কিন্তু তাৰে আঁৰত আৰু এটা কথা আছে যে আজিকালিৰ নৱপ্ৰজন্মৰ ওপৰত আমি প্ৰাচীন যোনখিনি সংস্কৃতিক প্ৰথা আছিলে সেইখিনি গোটেই একদম গোটেই আমি জাপি দিবলৈ নোৱাৰোঁ আৰু তাৰে সেইটো কোৱাৰ কথাটো হৈছে যে নৱপ্ৰজন্মই নিজৰ সংস্কৃতি সংস্কৃতিৰ কথা জানে অৱগত আৰু তাৰে লগতে নিজৰ সংস্কৃতিক বহুতখিনি হয়তো মৰমো কৰে কিন্তু আজিকালি যিহেতু এতিয়া দুহেজাৰ তেইছ বৰ্ষ তাতে আমি বহুত বেলেগ সংস্কৃতিৰ লগতো আমি বেলেগ সংস্কৃতিৰ কথা আমি শিকোঁ বা টিভিতে দেখোঁ আৰু তাৰে ভিতৰত যদি আমাৰ কিবা বস্তু এটা ভাল লাগিছে সেইটো বস্তু আমি আঁকোৱালি লওঁ কিন্তু সেইটোৰ লগতে এনেকুৱা নহয় যে আমাৰ নিজৰ যোনখিনি সংস্কৃতি আছে আমি সেইখিনি বস্তু পুৰা এৰি দিছোঁ আৰু সেই বস্তু খিনি মানুহে নুবুজে আৰু নুবুজাৰ লগতে এটা আপোনাৰ বহুত বেয়া পৰিৱেশ এটা সৃষ্টি হৈ যায় নৱপ্ৰজন্মই আজিকালি আমি যদি কিছুমান ক্ষেত্ৰতে কওঁ আমি বিহুও পালন কৰোঁ আজিকালি আজিকালিও নৱপ্ৰজন্মই বিহু পালন কৰে বিহু নাচিব জানে বিহু গাব জানে আৰু বহুতখিনি ধৰক বিহু ফাংচনো কৰে তাৰে উপৰিও বিহুৰ লগত আমাৰ যদি আমি বৰদিনো আমি একেলগে আমি বৰদিন যদি ক'ৰবাত হৈছে আমি চাৰ্ছত বা গীৰ্জাত যাই পিনেও আমি বৰদিনো আমি হেৰি কৰোঁ বৰদিনো পালন কৰোঁ কিন্তু সেই বস্তুটোক যদি আমি অকল এটা ফালেদিয়েই চাওঁ যে অসমীয়া অসমীয়া যুৱপ্ৰজন্মই যে বৰদিন চেলি পালন কৰিবলৈ গৈছে বা বৰদিন চেলিব্ৰেত কৰিছে সেইটোক লৈ যদি আমি ইতিকিং কৰোঁ আৰু এইটোও নাচাওঁ যে সেই সেই যুৱকজনে বা যুৱতীজনে বিহুও গাব জানে বা বিহু সংস্কৃতিক অসমীয়া সংস্কৃতিকো যদি একে ৰূপেৰে চায় সেই বস্তুটো মানুহখিনিয়ে যদি নাচায় তেতিয়া তেতিয়াহে এটা বহুত মানে তেতিয়া দিগদাৰ হৈ যায়